হয় মই ক্লাছিকেল মিউজিক গাওঁ বা ক কণ্টেম্পৰেৰি মই গাওঁ আৰু মই ভাল পোৱা যোনটো মানে গানৰ জনাৰ আছিল সেইটো হৈছে ক্লাছিকেল কাৰণ মই সৰুৰে পৰাই ক্লাছিকেল মিউজিক শিকা আৰু ক্লাছিকেল যিমান যি হ'লেও আপোনালোকে যিমান ডাঙৰ ছিংগাৰ বা গায়ক কিয় নহওক কিন্তু মানে আপোনাৰ যোনটো বেছিকছ আছে সেইটো ক্লাছিকেল ছিংগিঙে হয় আৰু ক্লাছিকেল যেতিয়া ক্লাছিকেল গানবোৰ গোৱা যায় ক্লাছিকেল গান কণ্টেম্প'ৰেৰী গানতকৈ বহুত কঠিন কাৰণ ইয়াত ৰাগ সুৰবোৰ বহুত ওপৰলৈ টনা হয় আৰু মানে বিভিন্ন ধৰণৰ আপোনাৰ

টান টান নোট থাকে যোনবোৰ বহুত শিকা আৰু অভিজ্ঞ গায়কেও কেতিয়াবা গাব নোৱাৰে সেইকাৰণে ক্লাছিকেল গান গানবোৰ বা ক্লাছিকেল গীতবোৰ বেছি কঠিন হয় কণ্টেম্প'ৰেৰী গানৰ পৰা আৰু মই শিকিছিলো আমাৰ উমানন্দ দুৱৰা ছাৰৰ ওচৰত তেওঁৰ ওচৰত মই পাঁচ বছৰে গান শিকা আৰু গান শিকৰ অভিজ্ঞতা মোৰ খুবেই ভাল যিহেতু ক্লাছিকেল সংগীত মই শিকিছিলো আৰু ক্লাছিকেল মিউজিকৰ ভিতৰত আপোনাৰ আৰু ক্লাছিকেল ইনষ্ট্ৰোমেণ্টছৰ বহুত আমাক শিকোৱা গৈছিলে তাবলা শিকিছিলো আমি আমি হাৰ্মনিয়াম বজাবলৈ শিকিছিলো আৰু মই ক্লাছিকেল গান গাই মানে বহুত ভালে পাইছিলো আৰু আমাক ছাৰেও বিভিন্ন ধৰণৰ ৰাগৰ কথা কৈছিলে বৈৰাগী ৰাগ ধ্ৰুপদীয় বিভিন্ন ধৰণৰ সংগীত আছে যেনেকৈ ধ্ৰুপদী সংগীত বৰগীত বিভিন্ন ধৰণৰ সংগীতো আমাৰ যিহেতু ক্লাছিকেল মিউজিক হ'ল আমাৰ কালছাৰৰ লগত বহুত জড়িত ত' আমাৰ কালছাৰতো ক্লাছিকেল মিউজিকৰ ইম্পৰ্টেঞ্চ বহুত বেছি আছে আৰু এই ক্লাছিকেল মিউজিকসমূহৰ মই ভিতৰত শিকা মই মাধৱদেৱৰ বিৰচিত এটি বৰগীত শিকিছিলো আৰু সেই বৰগীতটোৱে বৰ্তমান ক'বালে গ'লে মই পৰিৱেশনো কৰো আৰু আমাৰ সেয়া আৰু যেতিয়ালৈকে এজন ব্যক্তিয়ে ক্লাছিকেল সংগীত নিশিকে তেতিয়ালৈকে হ'ব পাৰে তেওঁ বহুত ডাঙৰ ছিংগাৰ হ'ব পাৰে কিন্তু ক্লাছিকেল মিউজিক শিকাজনহে এক প্ৰকৃত ছিংগাৰ বুলি বহুতে ভাবে আৰু বহুতৰ সেইটো অপিনিয়নো সেয়াই ক্লাছিকেল মিউজিক মই ভাল পাওঁ গাই বচ ধন্যবাদ